হেল্ল' অঁ কওক অঁ কওক কওক অঁ হয় মই এতিয়া হে তোমাৰ দেৰগাঁওত কৰি আছোঁ তুমি এই মোৰ লগতো নহয় জানো অঁ লক্ষ্য নহয় জানো অঁ হেৰি মই দেৰগাঁওত এই অ' এন জি চি তাত কৰি আছো বাৰু তাত প্ৰাইভেটেই হয় এন ই ডি বুলি কয় কামটো মানে মই অঁ ৰিগত কৰি আছোঁ অইল তেল খাদত মই বৰ্তমান কেমিকেল ডিপাৰটমেণ্টত আছোঁ বাৰু তোমাৰ সেই কেমিকেলত মানে ধৰা কেমিকেল আহে নিফা আহে কিবাকিব ধেৰ আহে আৰু কেমিকেলবোৰ ঢালিব লাগে আমাৰ ডিপাৰ্টমেণ্টত আৰু আমাৰ টীম ধৰা ষোল্ল সোতৰটামান আছে

টেইনিং হ'ব

তোমাৰ বিশেষে আই ডি প্ৰুফ কিটা লাগে প্ৰথম প্ৰথম ভোটাৰ কাৰ্ড অঁ পেন

টেইনিঙৰ অঁ সেইটো যদি তুমি ট্ৰেইনিং লোৱা নাই ওচৰতে দুলীয়াজান আছে নহয় দুলীয়াজান হ'লে ট্ৰেইনিংটো লৈ আহিব পাৰিলা হেঁতেন

সেইটো তিনি মাহৰ দিয়ে তিনিমাহৰ দিয়ে খালি যেনিবা সপ্তাহত তিনিদিনমানকে দিয়ে সেইটো লৈ আহিলে অঁ সেইটো লৈ আহিলে চেফটিটো হৈ যায় ন চেফটিটো ফাৰ্ষ্ট ইয়াত অঁ অঁ ফায়াৰ ট্ৰেইনিংটো হ'লে ভাল আৰু সেইটো বিশেষ লাগে সেইটো তিনিমাহ কৰিলা তাৰ পৰা যদি আই টি আই কৰিছিলা ন তুমিতো আই টি আই কৰিছিলা অঁ আই টি আইৰ তোমাৰ ইলেক্ট্ৰিচিয়ান আছে যদি সেইখন হ'লেও হ'ব অঁ প্ৰথমত তুমি এইবোৰ কাগজ পাতি জমা দিয়া পিছত এপইণ্টমেণ্ট আহিব তাৰ পৰা এবছৰ ট্ৰেইনিং হ'ব অঁ ট্ৰেইনিঙত তুমি অঁ সেইটোতো কৰিয়ে আহিব লাগিব তুমি দুলীয়াজানত কৰিলেও হ'ব নহ'লে যোৰহাটত কৰিব পৰা আৰু এই চাইডে শিৱসাগৰ আছে তাৰ কাৰণে তুমি এই লগৰবোৰ কোনোৱা আছে যদি খবৰটো লৈ চাবা তাতো তোমাৰ ফৰ্ম ফিল আপ কৰি দিব লাগে আৰু তাতো দিব লাগে

অঁ অঁ সেইটোৱ অলপ দিগদাৰ হ'য় বাৰু তেও মই যােৱাৰ কথা আছে বিহুতে যাম চাগে ব'হাগতে অঁ অঁ তেতিয়া লগ মোৰ বৰ্তমান বাৰু ট্ৰেইনিং চলি আছে মোৰ সোমোৱটো বেছিদিন হোৱা নাই চাৰে পাঁচ মাহে হৈছে অঁ

অঁ অঁ কোম্পানী আণ্ডাৰত কৰি আছোঁ আজিকালি এইবোৰ চব কোম্পানীক দি দিয়া হয় ন নিজৰ মানুহবোৰ থাকিলে মানে অলপ কামবোৰ স্ল' হৈ যে সেইকাৰণে কোম্পানীক দি দিয়া হয় বাকী আৰু তুমি সেইটো অঁ হাই চেকেণ্ডাৰী পাছ কৰা হৈছেটো এতিয়াটো হাই চেকেণ্ডাৰী পাছ হ'লে হ'ল আই টি আইটো হ'লে ভাল কোম্পানীত পৰা যাব আমাৰ ধৰা কেমিকেল ডিপাৰ্টমেণ্টত পাৰিবা তুমি চোৱা চিতা কৰিবলৈ অঁ অঁ অঁ পাৰিবা তাৰপিছত কামটো শিকিবই লাগিব ন একো নাই যোৱাৰ আগতে নকৰিলে এইটো কাম শিকিবই লাগিব ভালকৈ

সেইটো ফায়াৰ ট্ৰেইনিংটো চেফ্টিৰ কাৰণে দিয়ে বিশেষ ধৰা ইমাৰ্জেঞ্চি আমি আমাৰ কামবোৰ হ'ল অলপ হাৰ্ড হয় হাৰ্ড মানে কি হ'লে অলপ ডেঞজাৰটো হয় তোমাৰ পটককে যদি জুই লাগিছে তেতিয়াতো ফায়াৰটো জৰুৰী অঁ মেডিকেলত

অঁ

তাতে চব পানী ষ্টক ফায়াৰ যিমান যিমান যি লাগে হোচ পাইপ হওক যি হওক চব এভ্ৰিথিং লগাই থোৱা থাকে

অঁ এই

অঁ আৰু ইহঁতও চেফটি দিয়া হয়তো

জেনেৰেটাৰটো কাৰণে তোমাৰ তেলৰ এইটো জানিব লাগিব ডিজেলৰ তাৰ পৰা ইলেক্ট্ৰিচিয়ান আহিব ইলেক্ট্ৰিচিয়ানটো ফাৰ্ষ্ট ফাৰ্ষ্ট তুমি এপলিকেশ্যন বা ফৰ্মবোৰ জমা দিলা

ঠিক আছে দিয়া অঁ অঁ মই বিহুতে যাম বাৰু ঠিক হ'ব মাজে মাজে ফোন কৰি থাকিবা মই আকৌ যামেই নহয় কিবা দৰকাৰ হ'লে অঁ অঁ অঁ ঠিক আছে দিয়া অঁ অঁ হ'ব